আমাৰ মা দেউতাৰ সময়ত বা ককা আইতাৰ সময়ত আমি হাৰ্ড কপি দেখা পোৱা গৈছিলে আৰু হাৰ্ড কপিবোৰ আমাতকৈ বহু বেলেগ আছিলে এতিয়া আমাৰ হাৰ্ড কপিবোৰ বেলেগ ধৰণৰ আৰু আগৰ দিনৰ হাৰ্ড কপিবোৰ বেলেগ আছিলে আৰু আগৰ দিনৰ হাৰ্ড কপিবোৰত মানে ফটোবোৰত ফ্ৰেম লগাব পৰা নাছিলে আমি সেই ফ্ৰেম দেখা পোৱা দেখা পোৱা যোৱা নাছিলে মাত্ৰ সেই ফটোবোৰ ওলাই পেলাই এখন এখন ফ্ৰেমত ভালদৰে ৰাখি থোৱা হৈছিলে বা আগত মা দেউতাহঁতে সেইবোৰ ফটোবোৰ ওলাই পেলাই ভালদৰে ফ্ৰেমত ৰাখি থৈ দিছিলে তেনেধৰণৰ আমি ফটো দেখিছিলোঁ বা এই ফটো দেখিছোঁ আমি আৰু এই সেই ফটোবোৰ আগৰ ফটোবোৰ এতিয়াৰ ফটোতকৈ বহুতখিনি ডিফাৰেঞ্চ বহুতখিনি বেলেগ আছে কাৰণ আগৰ দিনৰ মানুহে ফটো উঠিছিলে এবাৰত বহুতকেইখন উঠাইছিলে বা কিন্তু দেখিব ঘপক্কৈ দেখিব পৰা যোৱা নাছিলে তেনেধৰণৰ বহুত সময় লাগিছিলে বা বহুতদিন লাগিছিলে বা এনেকৈ কেইমিনিটমানৰ পিছত বা সেই ফটোখন ওলোৱা গৈছিলে তেনেধৰণৰ কিন্তু এতিয়াৰ এতিয়াৰ সময়ত যিহেতু এতিয়া ডিজিটেলৰ সময়ত ধৰক এতিয়া মবাইল হ'ল মানুহ এজনে চেল্ফী উঠিলে ফটো ফটোটো থৈ দিলে বা চেল্ফিতে সেই মবাইলতে সেই ফটোখন থাকি গ'ল হেৰি কৰি থৈ দিলে তেনেধৰণৰ আগত তেনেধৰণৰ কোনো ব্যৱস্থা নাছিলে আগৰ মবাইলৰ ব্যৱস্থা নাছিলে তেনেকৈ মানুহে ফটো উঠিছিলে বচ্ এজন কেমেৰাৰ এই আৰু সেই ফটোবোৰ আগৰ যিধৰণৰ ককা আইতা বা মা দেউতাৰ ফটোবোৰ সেই ফটোবোৰ চাই ভাল লাগিছিলে বা এতিয়া ধৰক কোনো ঘৰত বাৰু কোনোবা আলহী আহিলে বা আমি ক'ৰবাত আলহী খাব গ'লে তেনেধৰণৰ বা আমি আকৌ এবাৰ আলহী খাব গ'লে সেই মানুহঘৰৰ সেই আগৰদিনৰ ফটোবোৰ ধুনীয়াকৈ আগতেই ওলাই পেলাই ৰাখি থৈ দিছিলে তেতিয়া ভাল লাগিছিলে চাই পেলাই আৰু এতিয়াৰ এতিয়াৰ ফটোবোৰ এতিয়াৰ ফটোবোৰ এনেকুৱা হ'ল য'ত মানে কোনো একো এতিয়া মানে ফটো ফ্ৰেম নাই বা মানে ফ্ৰেমৰ এইটো একো হেৰি নাই এলবামৰ যুগ নাই এতিয়া ধৰক সকলোৱে মবাইলে মবাইলে নিজৰ ভাললগা ফটোবোৰ ৰাখি থৈ দিলে আৰু আগতে এনেকুৱা এনেকুৱা হৈছিলে মা দেউতাৰ সময়ৰ ফটোবোৰ য'ত মানে কালাৰিং দেখা পোৱা যোৱা নাছিলে ব্লেক এণ্ড হোৱাইট মানে বিশেষকৈ ফুটি অহা নাছিলে বেলেগ ধৰণৰ দেখা গৈছিলে তেনেকৈয়ে